মই মাজুলীতে বাস কৰোঁ কিন্তু আমাৰ গাঁৱৰ আই মানুহে স্বাস্থ্যৰ প্ৰতি ভালদৰে যত্ন লয় ভালদৰে যত্ন লয় যদিও তেওঁলোকে যেনেধৰণে স্বাস্থ্য পতি যত্ন ল'ব লাগে তেনেধৰণে সুবিধা নাপায় কিয়নো তেওঁলোকে কাম কাজত বৰ যুগ হেৰি নাই মনোযোগ নাই ধৰক ৰাতিপুৱা আমি এতিয়া পাঁচটা বজাত খোজকাঢ়িবলৈ যাওঁ সেইখিনিও তেওঁলোকে কৰিবলৈ এলাহ কৰে ৰাতিপুৱা শুই থাকে গতিকে তেওঁলোকৰ সেই সেইবিলাক মানুহৰ স্বাস্থ্য ভাল নহয় কিয়নো তেওঁলোকে অৱহেলা কৰাৰ কাৰণে তেওঁলোকৰ মানে হেৰি নহয় উন্নতি নহয় স্বাস্থ্যৰ ফালে উন্নতি নহয় কিন্তু এতিয়া দেখিবলৈ পাইছোঁ মানুহে প্ৰায়ে মোবাইলত ব্যস্ত হৈ থাকে বোৱাৰী জীয়াৰী ল'ৰা ছোৱালী বুঢ়া মানুহবিলাকৰ বাদে বাকীখিনিয়ে সকলোৱে মানে মোবাইলতে ব্যস্ত হৈ থাকে মোবাইলতে মানে খাবলৈও মন নকৰে মোবাইলত কি কথা পাতে আৰু তেওঁলোকে জানে গতিকে সেইটো এটা বিৰাট অপকাৰী কাম হৈছে মোবাইল ওলাল মোবাইলে ধ্বংসহে কৰি কৰিছে কিন্তু উপাৰ্জন কৰা নাই মোবাইলৰ পৰা মানুহে একো উপকৃত হোৱা নাই কিন্তু দৈনিক মানুহ এজনৰ বা বাতৰি লৈছে সেইটো বেলেগ কথা কিন্তু দিনৰ দিনটো এজন বা ল'ৰাই বা ছোৱালী বা কেঁচুৱাই যদি মোবাইল চাই থাকে তেওঁৰ স্বাস্থ্যৰ উন্নতি হ'ব ক'ৰ পৰা তেওঁ খোৱা নাই বোৱা নাই অকল মোবাইলতে ব্যস্ত হৈ আছে খা খালেহে মানুহৰ স্বাস্থ্য উন্নতি হ'ব আৰু যদি খাবলৈ তেওঁলোকৰ সময় নাই তেতিয়া তেওঁলোকৰ স্বাস্থ্য উন্নতি কৰাৰো সময় নাই আৰু আগৰ দিনৰ মানুহে আমি আগ আমি আগৰ দিনৰে বুলি কৈছোঁ আমি আগৰ দিনৰ মানুহ লগ পাইছোঁ আমি নিজে মাছ মাৰি বিলত মাছ মাৰি ভাত খাওঁ মাছ খাওঁ আৰু ধান নিজে কাটি পথাৰত বা ধান আমাৰ ডাঙৰি কাণেৰে কঢ়িয়াই আনে সেইটো এটা পৰিশ্ৰম আমি ৰাতিপুৱা ছটা বজাত পথাৰ পথাৰ কৰিবলৈ যাওঁ কাঁচি লৈ ধান কাটিবলৈ যাওঁ ধান কটাটো এটা পৰিশ্ৰম বাৰটা বজাত ঘৰলৈ আহি আমি খাই বৈ আকৌ যাওঁ পথাৰলৈ তেনেকৈ দিনটো কটাই দিওঁ আমাৰ পৰিশ্ৰম তেনেকৈ হৈ যায় আৰু আমি ঢেঁকীত ধান খুন্দি ভাত খাওঁ এতিয়া মিল ওলাল মিলত চাউল উলিয়াই পেলাই ভাত খায় আমি আগত ঢেঁকীত ধান খুন্দি ভাত খাওঁ আৰু প্ৰায় মানুহে আমি প্ৰায় মান মানে মই মানে নিজেই কৰা কথা মই মানে ধান খুন্দিবলৈ ভাল উখোৱা ধানটো সেইকাৰণে আমি উখোৱা ধান কৰোঁ বহাওঁ ধানটো সিজাই পেলাই শুকুৱাই লওঁ শুকুৱাই ল'লে আমি ঢেঁকীত ধান বানি ভাল পাওঁ আৰৈ ধানটো মানে বানিলে অকণমান দেৰি হয় পতককৈ নিসিজে ঢেঁকীত গতিকে আমি তেনেকুৱা কৰি আমি নিজে খোৱা সেইকাৰণে আমি এতিয়া ইমান দিনলৈ আমাৰ স্বাস্থ্য ভালে আছে অসুখ বিসুখ হৈছে আৰু কিন্তু স্বাস্থ্য ফালৰ পৰা আমি এতিয়াও উন্নত হৈয়ে আছোঁ আৰু যদিও আমি যদিও আমি তেনেকৈ খালোঁ খালোঁ যদিও আমি আমাৰ স্বাস্থ্য এতিয়াও আমি মানে সুষম কৰি ৰাখিছোঁ কিন্তু আজিকালি যিবোৰ ল'ৰা ছোৱালী উঠিছে সেইবিলাকে খোৱা বোৱাত বৰকৈ মন নকৰে কিহৰ কাৰণে নকৰে তেওঁলোকক তেওঁলোকে মানে অকল খালি মোবাইল চোৱা মোবাইল চোৱা মোবাইলেই বিৰাট অপকাৰ কৰিছে আমাৰ মোবাইলৰ পৰা মানুহ ল'ৰা ছোৱালীবিলাক ধ্বংসহে হৈছে উন্নতি হোৱা নাই আৰু বিশেষকৈ বাপেক মাকবিলাকে ভাল পায় অকলশৰীয়া মানুহবিলাকে ভাল পায় ল'ৰাটোক বা কে ছোৱালীজনীক মোবাইলটো দি পেলাই বহোৱাই থয় তেওঁলোকে কামত ব্যস্ত হৈ থাকে কেঁচুৱাই মানে মোবাইল চাই বহি থাকে খোৱা বোৱা টাইম টেবুল নাই একো নাই তেনেকেই তেওঁলোকে তেনেকৈ কৰি মেলি খাই থাকে কিন্তু আগৰ দিনত আমাৰ মোবাইল চোবাইলৰ দৰকাৰ নাই বছ খা খাবৰ সময়ত খাবলৈ দিলোঁ খালে ধূলি বালি খেলিবলৈ গুচি গ'ল ধূলি বালি খেলি আহি তেওঁলোকে তেওঁলোকক আকৌ ধূলি বালি বা ধুৱাই মেলি পৰিষ্কাৰ কৰি পেলাই আকৌ খুৱাই বোৱাই পেলাই শুবলৈ দিলে নহয় স্কুললৈ যোৱা স্কুললৈ গ'ল শোৱা শুলে খুৱাই খালে তেনেকুৱা আছিল এতিয়া কিন্তু একো নাই এতিয়া মুঠতে মোবাইলটো দিলে ভাতো নালাগে পানীও নালাগে মানুহৰ লগ ভাগো নালাগে কেঁচুৱাবিলাকক আমি এতিয়া নিজ চকুৰে দেখি আছোঁ গতিকে যিমানে আধুনিকৰ বস্তু উলিয়াইছে সিমানে মানুহ ল'ৰা ছোৱালীবিলাক ধ্বংস হৈ গৈছে ধ্বংস পথলৈ গৈছে আমি দেখি আছোঁ এতিয়া এতিয়া মোবাইলটো আনিলে হ'ল কাৰণেহে তেওঁলোকে গোটেইখন গোটেই সব কথা জানে পৃথিৱীখনত কি হৈছে কি মেলিছে সব জানে কিন্তু এনেই ধৰক আগৰ আমাৰ দিনৰ ল'ৰা ছোৱালীয়ে সেইবিলাক কথা নাজানিছিলে আমাৰ ল'ৰা ছোৱালীয়ে জানিছিলে কি মা ক'লৈ গ'ল মাছ বাবলৈ গ'ল এনেকৈ ক'ব জানে আৰু মা ক'লৈ গ'ল ধান খুন্দিবলৈ গ'ল এনেকৈ ক'ব জানে এতিয়া সেইটো সেইবোৰ নাই ধান কেনেকৈ খুন্দি চাউল উলিয়ায় সেইটোও নাজানে তেওঁলোকে এতিয়া মিলত ধান দিলে চাউল ওলায় বুলি জানে কিন্তু তেতিয়া দিনত ল'ৰা ছোৱালীয়ে নাজানে ধান চাউলটো ক'ৰপৰা ওলায় সেইবিলাকৰ কাৰণে অসুবিধা এটা হৈছে সেই ল'ৰা ছোৱালীবিলাক মানে বাহিৰা হেৰিবিলাক জানিছে জানিছে যদিও একো উপকাৰ হোৱা নাই তাৰপৰা গতিকে আমি যিমান দূৰ পাৰোঁ চেষ্টা কৰিছোঁ ল'ৰা ছোৱালী ভাল হওক বুলি কিন্তু ল'ৰা ছোৱালীয়ে মোবাইলটো পালেহে ভাল হ'ব এনেই নহয় এনেই ভাল নহয় ল'ৰা ছোৱালী যি ল'ৰা ছোৱালীয়ে মোবাইল চায় সি মোবাইল চাবই কোনো বাধা দি ৰাখিব নোৱাৰে গতিকে